যে সাংস্কৃতিক প্ৰথাই শিক্ষাৰ ওপৰত বহুতো প্ৰভাৱ পেলায় আৰু সাংস্কৃতি সংস্কৃতি যদি আমি জানিব লাগে সংস্কৃতিৰ বিষয়ে আমি জানিবলৈ হ'লে শিক্ষা আমাক লাগিবই শিক্ষাৰ অবিহনে সংস্কৃতি নহ'ব আমাক শিক্ষা বহুতো প্ৰয়োজন শিক্ষা নহ'লে আজিৰ দিনত একো নাই আৰু শিক্ষা আমি প পাবলৈ হ'লে আমি কষ্ট কৰিব লাগিব পঢ়িব লাগিব ভালদৰে শুনিব লাগিব আৰু সেইবাবে আমি শিক্ষাটো প্ৰয়োজন সংস্কৃতি শিক্ষা আমি সংস্কৃতি বিষয়ে জানিবলৈ হ'লে শিক্ষা লাগিবই আমাক শিক্ষাৰ আমি জানিলেহে সংস্কৃতি প্ৰথাৰ ওপৰত আমি প্ৰভাৱ প্ৰভাৱ পেলাই আৰু ইয়াকে কৈছোঁ ধন্যবাদ